অসমত পালন কৰা বিহু বিহু অসমৰ জাতীয় উৎসৱ বিহু তাৰপিছত ফাকুৱা দুৰ্গা পূজা বিহু ফাকুৱা দুৰ্গা পূজা তাৰপিছত বিহু মাঘ বিহু ব'হাগ বিহু তাৰপিছত কাতি বিহু বিহু তিনিটা এনেকৈ পালন কৰা হয় তাৰপিছত দুৰ্গা দুৰ্গা পূজা দুৰ্গা পূজা